ঐতিহাসিক সামগ্ৰী বা স্থান বুলিলে আমি বৰ্তমান আমাৰ অসমত দেখা পোৱা কিছুমান স্থান হ'ল যেনে কামাখ্যা মন্দিৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ শিৱসাগৰত আছে ৰংঘৰ কাৰেংঘৰ চৰাইদেউৰ মৈদাম তাৰোপৰি আৰু বহুত মঠ মন্দিৰ আমাৰ অসমত পোৱা যায় অসমৰ বাহিৰেও আমাৰ ভাৰতবৰ্ষত বহুতো পৌৰাণিক স্থান বা বহুতো মন্দিৰ মঠ দেখা পোৱা যায় আমি যদি নালন্দা বিশ্ববিদ্যালয়ৰ কথা কওঁ তাৰোপৰি তাজমহল আৰু দক্ষিণ ভাৰতত তেনেদৰে বহুত আমি স্থান বা সামগ্ৰী দেখিবলৈ পাওঁ সেইসমূহ সংৰক্ষণ কৰাটো এইবাবেই জৰুৰী কাৰণ আহিবলগীয়া আমাৰ ভৱিষ্যত প্ৰজন্মই সেইবোৰ দেখি পেলাই তেওঁলোকৰ মনত উৎসুকতা বাঢ়িব বা তেওঁলোকে জানিব বিচাৰিব যে আমাৰ আমাৰ আমাৰ ইতিহাসত আছিল কি সেইবিলাক যদি তেওঁলোকে নিজে দেখা পায় তেতিয়াহ'লে তেওঁলোকে সেই ইতিহাসৰ কথা গুৰুত্ব বেছি মনোযোগ দি পেলাই শুনিব বা জানিবৰ হেঁপাহ জাগিব সেইকাৰণে মই ভাবোঁ যে সেইখিনি যদি সংৰক্ষণ কৰা হয় তেতিয়া সেই সেই সেই ঠাইসমূহত মানুহো মানুহো বেছিকৈ আহিব চাবলৈ আহিব কাৰণ কি সেইবিলাকেই হৈছে আমাৰ ইতিহাসৰ চীন আমি ইতিহাস গম কেনেকৈ পাম আমি গম পাওঁ সেই সেই থোপবোৰ সেই সেই ঠাইবোৰৰ আমি অধ্যয়ন কৰি গম পাওঁ যদি আমি তাজমহলৰ কথা পঢ়িবলগীয়া জানিবলগীয়া হয় তেতিয়াহ'লে আমি শাহ জাহানৰ কথা জানিব লাগিব মমতাজৰ কথা জানিব লাগিব আমি যদি ৰংঘৰ কাৰেং ঘৰৰ কথা শিকিব অধ্যয়ন কৰোঁ তেতিয়া আমি গম পাম যে আহোম যুগত কেনেধৰণৰ ঘৰ বা কেনেদৰে মানুহবিলাক আছিল সেই সময়ৰ ৰাজনীতি সমাজ ব্যৱস্থা কেনেকুৱা আছিল বা অৰ্থনীতি কেনেকুৱা আছিল সেইবিলাক লাহে লাহে সকলো বস্তু লাহে লাহে গম পোৱা যায় আৰু যদি আমি মঠ মন্দিৰৰ কথা জানো তেতিয়া তাতে গম পোৱা যায় যে আমাৰ আমাৰ ভাৰতবৰ্ষৰ বা অসমৰ যিটো শিল্পকলা শিল্পকলাত বহুত চহকী আছিল আৰু আমাৰ ইতিহাস ইতিহাসৰ পাত লুটিয়াই চালেই আমি গম পাওঁ যে মানে বহুত বংশৰ ওপৰত বংশ আহিছে বা সেই সেই এখন এখন ঠাইতে ইমান বেলেগ বেলেগ বংশই আহি পেলাই ৰাজত্ব কৰিছে যাৰ ফলত ইটো সিটোৰ লগত চব বস্তু মিলি পেলাই এটা নতুন আজিৰ মানে আমি সেই ৰূপটো পাইছোঁ তো সেই আজিৰ এই ৰূপটো আহিল কেনেকৈ আমি অসমত এতিয়া বিভিন্ন ধৰণৰ জনগোষ্ঠী দেখা পাওঁ বা বেলেগ বেলেগ বেলেগ বেলেগ ভাষাৰ মানুহ দেখা পাওঁ সেইবিলাক আহিল কেনেকৈ সেইবিলাক আহিল আমাৰ ইতিহাসৰ লগত ইতিহাসৰপৰা লগ মানে এটো সিটোৰ লগত থাকি একেলগে এটাৰ বংশৰ পিছত এটা বংশ তেনেদৰে আমাৰ ভাষাৰ সলনি হৈছে তেনেদৰে অলপ অলপকৈ আহি আজি আমি এই পৰ্যায়টো পাইছোঁ সেই আজিৰ এই পৰ্যায়টোৰ যদি কেনেকৈ পালোঁ সেইটোৰ কথা জানিবৰ কাৰণে আমি ইতিহাস অধ্যয়ন কৰিবই লাগিব আৰু সেই ইতিহাসৰ সেই ইতিহাসৰ চকুৰ আগত ভাহি থকা যিটো আমি এনেকৈ কওঁ যে জিতা যাক্ৰা চাবুট বুলি যিটো কওঁ সেইটো হৈছে আমাৰ বৰ্তমান থকা এই মঠ মন্দিৰবোৰ বা সেই পুৰণিকলীয়া ঠাইসমূহ তো সেইবিলাক বৰ্তমান সংৰক্ষণ কৰাটো খুবেই জৰুৰী কাৰণ কি আৰু আহিবলগীয়া আহিবলগীয়া ভৱিষ্যত প্ৰজন্ময়ো সেইটো বিষয়ে যাতে জানিব পাৰে সেইটোৰ কাৰণে বহুত বেছি দৰকাৰী আৰু বৰ্তমান যদি চৰকাৰে এইবিলাকৰ সংৰক্ষণ কৰে তেতিয়াহ'লে অসমৰ কোনো এখন ঠাই সংৰক্ষিত কৰাৰ লগে লগে ভালদৰে ৰখাৰ লগে লগে বাহিৰৰ বহুত মানুহ আহি পেলাই এই ঠাইসমূহ চাবলৈ আহিব যাৰ ফলত টুৰিজিম ডেভেলপমেণ্ট বাঢ়িব টুৰিজিম মানে টুৰিজিম ডেভেলপ হ'ব আৰু তেনেদৰে চৰকাৰৰ হাতত পইচাও আহিব এতিয়া আমি যদি চাব যাওঁ অলপতে যোনটো চৰাইদেউৰ মৈদাম ৱল্ড হেৰিটেজ চাইট হিচাপে ঘোষিত কৰা হৈছে অৰ্থাৎ গোটেই বিশ্বৰ হেৰিটেজ মানে সংৰক্ষিত ঠাইৰ ভিতৰত হেৰিটেজ চাইটৰ ভিতৰত অসমৰ চৰাইদেউ মৈদামকো সেই লিষ্টত সন্নিবিষ্ট কৰিছে যাৰ ফলত এতিয়া চৰাইদেউত বহুত মানুহে আহিব বহুত বেলেগ বেলেগ ঠাইৰ মানুহ আহিব সেইখিনি ঠাই যদি তেনেদৰে বেলেগ বেলেগ আমাৰ এতিয়া কামাখ্যা কামাখ্যা দেৱালয় কামাখ্যা দেৱালয়ত প্ৰত্যেক বছৰে বহুত মানুহ আহে অম্বুবাচী মেলাৰ সময়তেই হওক বা এনেও বহুত মানুহ আহে এতিয়া কামাখ্যা মন্দিৰটোৰ যদি ৰাস্তাটো বা সেইখিনি কেনেদৰে আৰু ভৱিষ্যতে সেই সেই ঠাইখিনি সংৰক্ষিত কৰি ৰাখিব পাৰি সেইটোৰ যদি চৰকাৰে বেছিকৈ গুৰুত্ব দিয়ে তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবেও সেইটো সুৰক্ষিত হৈ থাকিল আৰু বৰ্তমানেও যিখিনি আয় উপাৰ্জন হৈ আছে টুৰিজিমৰপৰা সেইখিনিও বৃদ্ধি পাব মই ভাবোঁ সেইকাৰণে আমাৰ গৌৰৱময় ইতিহাস জানিবৰ বাবে আৰু ভৱিষ্যতে যাতে সেই গৌৰৱময় ইতিহাস সং সুৰক্ষিত হৈ থাকে তাৰ বাবে ঐতিহাসিক স্থান বা সামগ্ৰীসমূহ সংৰক্ষিত কৰি ৰখাটো খুবেই প্ৰয়োজনীয়